হয় হয় মই ইলেক ইলেক ইলেক্ট্ৰিকৰ কাম কৰোঁ অ হয়

ঠিক আছে মই গৈ চাই লৈ ইয়াৰ কিমান পৰিব কিমান হিচাপ মানে কিমান বস্তু কিমান দামত কি পৰিব লাইটৰ কিমান হ'ব বাকী অন্য কি কি কানেকশ্যনৰ কেনেকুৱা হ'ব বা তাৰ বাকী বস্তুখিনি কি কি লাগিব গোটেই কথাখিনি এটা হিচাপ মই কৈ থৈ আহিম আপুনি থাকিব ঘৰতে মই যাম হ'ব মই কালিলৈ পাৰিম কালিলৈ যাম